মোৰ ওচৰত তেনেকুৱা ক্লাছিক কিতাপ আছে বা মই এইবিলাক ক্ৰয়ো কৰোঁ আমাৰ যেনেকৈ আমাৰ কালজয়ী কিতাপবোৰ শংকৰ মাধৱৰ কীৰ্তন ঘোষা নামঘোষা গুৰ্ণমালা এইবোৰৰ পৰা আমি সম্য় জ্ঞানবিলাক লওঁ আৰু আমাৰ জীৱনত ঘটি যোৱা প্ৰত্যেকটো ঘটনা ঘটনাৰ আঁৰৰ কাহিনীবিলাক তাতে পোৱা যায় আমাৰ জীৱনত কিছুমান নতুন সমস্যা দেখা দিলেও আমি যদি সেই কিতাপবোৰৰ পৰাই আমি সেই সমস্যাবোৰ সমাধান কৰিব পাৰোঁ তাৰোপৰি কৃষ্ণই ৰামায়ণ মহাভাৰতৰ কথাৰে ধৰক ৰামায়ণ মহাভাৰতৰ পৰা আমি কেনেকৈ দেশ শাসন কৰিব লাগে কেনেকৈ এখন সমাজক পৰিচালনা কৰিব লাগে এখন ঘৰক কেনেকৈ পৰিচালনা কৰিব লাগে সকলোবোৰ কথা তাতেই লিখা থাকে লিখা আছে সেই তাৰ পৰা আমি প্ৰত্যেকটোৰ প্ৰশ্নৰ উত্তৰ আমাৰ জীৱনত প প্ৰয়োজনীয় হওক প্ৰত্যেকটো সমস্যাৰ সমাধানৰ সূত্ৰ আমি তাৰ পৰা ল'ব পাৰোঁ মহাভাৰতত কৃষ্ণই অৰ্জুনক যুদ্ধৰ সময়ত যিখিনি উপদেশ দিছিল সেই উপদেশখিনিৰে এখন কিতাপ আছে যেনেকৈ গীতা গীতাত আমি জীৱনৰ প্ৰত্যেকটো সমস্যাৰ সমাধান পোৱা যায় আৰু আমি সেয়ে মোৰ জীৱনৰো প্ৰত্যেকটো সমস্যাৰ সমাধান মই সেই গীতাৰ পৰাই লওঁ আৰু মই মোৰ ল'ৰা ছোৱালীকো সেইটোৱে শিক্ষা দিওঁ যে আমাৰ কালজয়ী কিতাপবিলাকৰ বিলাক আমাৰ যিবোৰ আমাৰ ঐতিহা ঐতিহাসিক কিতাপ তাৰপৰাই আমি আমাৰ জীৱনৰ আধাৰ বিচাৰি পাব পাৰোঁ আৰু মোৰ মোৰ জীৱনৰো প্ৰত্যেকটো সমস্যা সমাধান মই এইবোৰ কিতাপৰ পৰাই পাওঁ আৰু এই কিতাপবোৰ মই ওচৰৰ মোৰ সমীপত গ্ৰন্থমেলা হয় তাৰ পৰাও ক্ৰয় কৰোঁ দোকানৰ পৰাও ক্ৰয় কৰোঁ তাৰ আজি হ'লেও আমি বুক যেনেকৈ গ্ৰন্থমেলাত আমি কিতাপ ক্ৰয় কৰোঁ একেলগে সকলোবোৰ কিতাপ একেলগে পোৱা যায় তাৰ উপৰি ৰেহাই মূল্যটো আমি সেই কিতাপবোৰ পাওঁ গতিকে গ্ৰন্থমেলাতেই মই কিতাপ কিনিবৰ কাৰণে উপযুক্ত ঠাই বুলি মই ভাবোঁ মই সেইকাৰণে বছৰটোত এবাৰ আমাৰ অঞ্চলত ডাঙৰ গ্ৰন্থমেলা হয় আৰু সেই গ্ৰন্থমেলালৈ মই অপেক্ষা কৰোঁ তাৰ পৰাই দুই এখন মই কিতাপ মই কিনি পঢ়িবলৈ যত্ন কৰোঁ